হেল্ল' অঁ দাদা আপোনাৰ তাৰপৰা অৰ্ডাৰ কৰা আপোনাৰ চাওমিন বৰ এটা ঠিক নহয় মানে কিবা আধা সিজা নিচিনা হৈছে আৰু আপোনাৰ খুব বেছি অইলী মানে খোৱাৰ উপযোগীয়ে নহয় গতিকে এইটো বস্তুটো মই ৰিটাৰ্ণ কৰি দিম আৰু আপোনাৰ যিজন মানুহক পঠিয়াইছিলে মানুহজন পঠিয়াই দিব আৰু লগতে কিছুমান বস্তু নাইও ধৰি লওক এই চা চাওমিনৰ লগত দিয়া আপোনাৰ চ'চ আৰু মিউনিজৰ পেকেটকিটাও নাই গতিকে এইটো বস্তু খোৱাৰ উপযোগী বুলি মই ভবা নাই গতিকে ৰিটাৰ্ণটো মোৰ লৈ যাব পাৰি সোনকালে